সুখী বুলি কোৱাৰ লগে লগে মই সা সাময়িক ক্ষন্তেকীয়া সুখ যোনটো আছে সেই সেইটোৰ কথাই ক'ম বাৰু যদিও মই মিউজিকৰ লগত জড়িত সংগীতৰ লগত জড়িত আৰু নিশ্চিতৰূপে সংগীতে মোক যথেষ্ট সুখ প্ৰদান কৰে কাৰণ এই এই কামটো কৰি মই ভাল পাওঁ আৰু লগতে এই কামটোক মই মোৰ পেছা কৰি ল'ব পাৰিছোঁ সেই বস্তুটোৱে মোক যথেষ্ট সুখী কৰে যোনটো বস্তু বেছিভাগ মানুহৰ ক্ষেত্ৰত নহয় যে ভাল পোৱা কামটো আৰু পেছাটোৰ মাজত যথেষ্ট পাৰ্থক্য থাকে কিন্তু মই কৰিব পাৰিছোঁ কাৰণে মই যথেষ্ট সুখী মিউজিকক লৈ বা সংগীতক লৈ কিন্তু তাত কৰি ডাঙৰ এটা সুখ আছে যোনটো হয়তো খুব মোৰ নিকট বন্ধু যোনখিনি আছে তাহোন জানে ক্ল'জ ফ্ৰেণ্ডখিনি সেইখিন হৈছে মোৰ ৰন্ধা ভাত ৰন্ধা মই ৰান্ধি বিৰাট ভাল পাওঁ আজৰি সময় বুলি নহয় আচলতে এতিয়া বৰ্তমান সংগীতৰ লগত জড়িত থকাৰ কাৰণে মোৰ সময় কিছু কম বা ইফালে সিফালে ঘূৰি থাকিব লাগে কিন্তু আজিও যেতিয়া ফ্ৰী টাইম পাওঁ মই অলপ আজৰি সময় পাওঁ সেইখিনি সময়ত মই ৰান্ধি বহুত ভাল পাওঁ আচলতে ৰান্ধি মই খুৱাই ভাল পাওঁ বন্ধুবিলাকে কয় আচলতে মোৰ এজন বিৰাট ভাল বন্ধু আছে আমি যেতিয়া প্ৰথম ডিগ্ৰী পঢ়ি আছোঁ তেতিয়া পঢ়ি থাকোঁতে সি এক দিন আমি তিনিটাই ভাত খাই আছোঁ ৰুমত একেলগে তাৰপিছত সি তেতিয়া মোৰ ৰুমত ছেকেণ্ড নে থাৰ্ড টাইম ভাত খাব আহিছে আহি ভাত খাই থাকোঁতে সি কয় যে লগৰটোক কৈছে আৰু আৰু তিনি নম্বৰ যোনটো তাক কৈছে যে ই থকাৰ কাৰণে সুৰুজে থকাৰ কাৰণে আমাৰ ইয়াতে মানে মাৰ অভাৱটো ফিল নহয় মানে গতিকে মই ৰান্ধি ইমানেই ভাল পাওঁ যে তাহোন মোৰ ৰন্ধাটো ইমানখিনি ভাল পায় আৰু ভাল পাওঁ আচলতে মান ৰন্ধা বুলি ক'লে আজিৰ দিনত নৰ্মেলী মই যেতিয়া কাৰোবাক কওঁ যে মই ৰান্ধি ভাল পাওঁ তাহোন সেই চিলি চিকেনৰ নাম কয় তাহোন সেই কিবা এই বাটাৰ চিকেনৰ নাম কয় নহয় আচলতে মই আমাৰ গাঁৱত যেনেকৈ জিৰা জালুকৰ এখন আঞ্জা মূৰ্গী মাংসৰ শুকান জলা এটা ভাঁহি থকা তেজপাত এক টুকুৰা ভাঁহি থকা বা আদাৰ পাতেদি মাছৰ খাৰ মাছৰ আচলতে এখন জাল দিয়া বুলি কয় আমাৰ গাঁৱত মাছৰ জাল দিয়া আদাৰ পাতেদি বা গন্ধচানা মানিমুনি গতিকে সেইগিলাখনৰ যোনটো নৰ্মেলি খাদ্য আছে সেইখিনি মই ৰান্ধি বহুত ভাল পাওঁ আৰু সেই ৰান্ধাই মোক সুখী ব সুখী কৰে যথেষ্ট সুখী কৰে